প্ৰযুক্তিয়ে আমাক যথেষ্ট পৰিমাণে সহযোগিতা আগবঢ়াইছে শিক্ষা গ্ৰহণ কৰা ক্ষেত্ৰত নিজকে কিবা এটা শিকোৱাৰ ক্ষেত্ৰত নিজকে কিবা এটা জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰত এই প্ৰযুক্তিয়ে আজি মানুহৰ জীৱন ধাৰা সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে আজি এনেকুৱা এটা যুগ আহিছে প্ৰযুক্তিৰ বিকাশৰ ফলত আমি অনলাইন যোগেদি আমি বিভিন্ন ধৰণৰ কাম কাজ কৰিব পাৰোঁ উক্ত স্থানলৈ আমি মানুহ নগ'লেও অনলাইন যোগেদি আমি সকলো বস্তু ক্ৰয় কৰিব পাৰোঁ কাৰোবাক দিবলগীয়া কিবা বস্তু আমি প্ৰেৰণ কৰিব পাৰোঁ

অনলাইন যোগেদি আমি ঘৰতে বহি অ'পেন স্কুল বা অ'পেন কোৰ্ছৰ যোগেদি আমি শিক্ষা গ্ৰহণো কৰিব পাৰোঁ বিভিন্ন ধৰণৰ ডিগ্ৰী ডিপ্ল'মাও ল'ব পাৰোঁ বা আমি অনলাইন যোগেদি বা এই প্ৰযুক্তিৰ যোগেদি আমি বিভিন্ন প্ৰান্তত থকা বিশ্বৰ আমি যোগাযোগ ৰক্ষা কৰিবলৈ আমি সক্ষম হওঁ